অঁ আপুনি হেৰি দ্বীপশিখা বাইদেউ নেকি অঁ মই এই ডিব্ৰুগড় মেডিকেলৰ ভিতৰত হেৰি এপইণ্টমেণ্ট এটা বিচাৰিছিলোঁ হয় মোৰ ভৰিত দুখ পালোঁ এই মই ভালকৈ নাজানো আপুনি মোক ভালকৈ মই এই হেৰি বিষয়ে দুখ পোৱা বিষয়ে এনেই অনন্ত শইকীয়াই বুলিয়েই নামটো জানিছোঁ

মোক কাইলৈ নটামান বজাতে মই কাইলৈ পামগৈ অহা কাইলৈ

হয় ভাল বাৰু অঁ মই এই ভৰি এটা মানে ল'ৰাব নোৱাৰাকৈ দুখ পালোঁ পৰিলোঁ মানে অঁ পৰা কাৰণে কিবা ভাগিছেই নেকি উঠা বহা কৰিব পৰা নাই হঠাতে পিচলি খাই পৰি গ'লোঁ এতিয়া প্ৰত্যেকেই কৈছে এইটো হাড়ত কিবা দুখ পাইছে নেকি আমাৰ অনন্ত শইকীয়াৰ ওচৰত এবাৰ দেখাই চাব লাগে তেনে এতিয়াতো পৰাৰ লগে লগে মই যাবও নোৱাৰোঁ সেইকাৰণে মই এই বাইদেউলৈ ফোন নাম্বাৰটো পাইছোঁ কাৰণে বাইদেউলৈ ফোন কৰি লৈছোঁ

অঁ হয় হয় হয় হয় হয় হয় হয় পামগৈ বাৰু মই তাৰপৰা নাই দেখোৱা নাই মই হঠাতেই দুখ পাইছোঁ মানে তাৰপিছত তেওঁৰ ফিজ পাতিৰ বিষয়ে মই ডিটেইলছ নাজানো মানে মই ডিব্ৰুগড়ৰৰ পৰা দূৰৈত মই যোৰহাট মানতহে থাকোঁ সেইকাৰণে তেওঁৰ এই এপইণ্টমেণ্টটোৰ ফিজ সেইবিলাক একোৱেই নাজানো মই অঁ হয় হয় ভাল বাৰু ধন্যবাদ